আমাৰ পৰিয়ালত কাৰোবাৰ বেমাৰ হ'লে খাদ্যসমূহৰ খাদ্যসমূহৰ প্ৰতি বহুত বেছিকৈ ধ্যান দিয়া হয় কাৰণ কিয় খাদ্যইটো মেইন খাদ্যই যিহেতুকে ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়াই দিয়ে আৰু শৰীৰৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ খাদ্যৰ জৰিয়তে নাইকিয়া হয় যিহেতুকে মই মোৰ নিজৰ মাকেই দেখিছোঁ মোৰ মা ৰক্তহীনতাত ভুগিছিলে মা যেতিয়া ৰক্তহীনতাত ভুগিছিলে তেতিয়া মই তেওঁক খুব মুৰ্গী মাংসৰ লগত কলডিলৰ জালুকীয়া আঞ্জা খুৱাইছিলোঁ ভেদাইলতাৰ লগত শিঙি মাছৰ জোল বনাই খুৱাইছিলোঁ আৰু বিটৰ চাটনি বনাই খুৱাইছিলোঁ যিহেতুকে বিট খালে মানুহৰ শৰীৰত তেজৰ উৎপাদন ক্ষমতাটো বাঢ়ি যায়

ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়াবৰ কাৰণেও বিভিন্ন ধৰণৰ খাদ্য প্ৰণালী পোৱা যায় আৰু মানুহৰ ৰোগ হোৱাৰ ঘৰত ৰোগীয়া মানুহ থকাৰ লগে লগে সেইখন ঘৰৰ খাদ্য প্ৰণালীয়ো সলনি হৈ যায় ৰোগ প্ৰতিৰোধ ক্ষম ক্ষমতা বঢ়াবৰ বাবে আমি চিৰতা তিতা শাক বনাই খোৱা হয় চিৰতা তিতা আৰু খুদ গুৰিৰ চাউল দি বনাই খোৱা হয় অলপ থপ থপীয়া আঞ্জা কৰি সেইটো খোৱাৰ লগে লগে মানুহৰ শৰীৰত বহুত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াৰ লগে লগে মানুহৰ ৰোগবোৰ ৰোগ ব্যাধিবোৰো নাইকিয়া হৈ যায় যিহেতুকে আজিকালি বজাৰত বহুতো সাৰ দিয়া বস্তু খাদ্য খাদ্যবস্তুসমূহ পোৱা যায় সেইসমূহ খোৱাৰ লগে লগে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে আৰু সেই সমস্যাসমূহ নাইকিয়া কৰিবলৈ হ'লে আমি নিজে ঘৰতে বনোৱা কিছুমান খাদ্য প্ৰণালী আগুৱাই আগুৱাই ল'ব লাগিব আৰু সেই খাদ্য প্ৰণালীসমূহ আমি নিজে জানিবও লাগে আৰু নিজে বনাই ঘৰত খাবও লাগে খোৱাৰ লগে লগে আমাৰ ৰোগ ৰোগসমূহ ঘৰখনৰ পৰা নাইকিয়া হৈ যায় বহুতো ধৰণৰ খাদ্য বনোৱা যায় আৰু থেকেৰাৰ আঞ্জা বনোৱা যায় পেট ভালে থাকিবৰ বাবে আৰু যদি কাৰোবাৰ ঘৰত বাত বিষ ৰোগীসকল আছে তেওঁলোকৰ বাবে কোমোৰাৰ শাকটো কোমোৰাৰ আঞ্জাখন নবনোৱাই ভাল কাৰণ কিয় কোমোৰা আঞ্জা খোৱাৰ লগে লগে বাত বিষৰ সমস্যা আৰু বাঢ়ি যায় আৰু খুব বেছি প্ৰটিনো খাব নালাগে এটা মানে সীমাৱদ্ধতাত প্ৰটিন মানুহে ল'ব লাগে প্ৰটিন বেছি হৈ যোৱাৰ লগে লগে মানুহৰ শৰীৰত ডায়বেটিছ ৰোগে দেখা দিয়ে প্ৰটিন বহুত বেছি জোখতকৈ আধিক মাত্ৰা বেছি হোৱাৰ লগে লগে বহুতো বেমাৰে দেখা দিয়ে সেইবাবে আমি আমাৰ জীৱনত খাদ্যভ্যাসসমূহ সদায় এটা নিত্য নৈমিত্তিক গতিৰে চলাই নিয়াটো উচিত বুলি মই ভাবোঁ